হেল্ল' নমস্কাৰ দাদা অঁ মই এজন খেতিয়ক হয় আৰু মই আজি এতিয়া মানে এই এতিয়া মই খেতি কৰিবলে লৈছোঁ আৰম্ভ কৰিবলৈ লৈছোঁ আপুনি যিহেতু খেতিৰ বিষয়ে গুটি আপুনি বীজ বিকে তাৰ অঁ হয় মই তাৰ বাহিৰে মই তাৰ বিষয়ে মানে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ আপোনাৰ ওচৰত কি কি ধৰণৰ উন্নতমানৰ গুটি বীজ পোৱা যাব বাৰু অঁ মূলা

হাইব্ৰ্ৰীডটো অকমান ডাঙৰ হ'ব তাৰ গ্ৰ'থটো সোনকালে হ'ব নি অলপ জোপোহা হ'ব ন অঁ হয় অঁ অঁ অঁ আৰু এইটো অঁ হাইব্ৰ্ৰীডৰ প্ৰাইচটো কিমান হ'ব আৰু এইটো জেনেৰেলটো কিমান হ'ব অঁ দি আছে ন হয় হয় হয় হয় মই তাকেই লাই শাক আৰু মূলা কৰিম বুলি ভাবিছোঁ মই কাইলে তেনেহ'লে মই আপোনাক ধনীয়াও আছে নেকি অঁ তাক

হয় হয় হয় মই তেন্তে কাইলে আপোনাক লগ কৰিবলে যাম আপোনাৰ কোনডোখৰত হ'ব কোনডোখৰত আছিলে দোকানখন আপোনাৰ ঘৰতে আছেনে

অঁ হয় হয় হয় তেন্তে মই কাইলে আপোনাক গৈ পিনি তাৰেপৰা মই চাই মেলি আপোনাৰ পৰা তেনেহ'লে বস্তুখিনি আনিম বীজখিনি আনিম অঁ ধন্যবাদ ধন্যবাদ